কুঁৱাৰ পৰা পানী লোৱাটো হয় নিশ্চয় ইমান সহজ নহয় বহুত টান হয় বহুত কষ্ট হয় কুঁৱাৰ পৰা উলিওৱাটো আৰু এই কুঁৱা পৰা ওলোৱা কাৰ্যটো আমি প্ৰায়ভাগ আমি চাওঁ যে মহিলাই ওলায় মহিলাই সেই কামবোৰ কৰে আৰু তেওঁলোকে ৰাতিপুৱা শুই উঠি কুঁৱা পৰা পানী ওলায় তাৰপিছত নিজৰ ঘৰৰ কাৰ্যবোৰ কৰিব থাকে সেইকাৰণে বহুত কষ্ট হয় তেওঁলোকে যদি নিজৰ সকলো এনাৰ্জি যদি তাতেই সেই কুঁৱা পৰা পানী ওলোৱাত বা সেই কাৰ্যত যদি লগাই দিয়ে পিছত তেওঁ ঘৰ যিমান কাৰ্যবোৰ থাকে বা নিজৰ নিজৰ কাৰ্য যি থাকে তাক কৰিবলৈ তেওঁ বহুত কষ্ট পায় গতিকে কুঁৱা পৰা অকল মহিলা বুলি নহয় সকলোৱে কৰিব পাৰে আৰু তাত যদি কেতিয়াবা যদি বৰষুণ নাহে বহুত দিন তেতিয়া সেই কুঁৱাত পানী শুকাই যায় আৰু সেইটো বহুত ভাল কথা নহয় কুঁৱা যদি আমি এভে'লেবল পানী নাপাও গোটেই টাইমতে কেতিয়াবা আমাৰ বহুত পানী দৰকাৰ হয় বহুত টাইমত যেতিয়া পানী থব পৰা নাথাকিব পাৰে কুঁৱা শুকাই যাব পাৰে গৰম দিনত এনেকুৱা সমস্যা দেখা দিয়ে লগতে কুঁৱা পানীটো বহুত চাফাও নহয় আৰু সেইটো কাৰণে বহুত বেমাৰৰ সন্মুখীন হ'ব পাৰে হ'ব লগা হয় বহুত লোকে স্পেচিয়েলি সৰু ল'ৰা ছোৱালীয়ে সেইটো কাৰণে মই মটৰ বৈদ্যুতিক বৈদ্যুতিক মটৰ ব্যৱহাৰ কৰো মই ভাবো কৰিব লাগে সেইটো হয় অলপ এক্সপেঞ্চিভ হয় বাট এবাৰ যদি তেওঁ সেইটো অলপ বহন কৰিব পাৰে এবাৰ যদি কিনিব পাৰে তাৰপিছত তেওঁ লাইফ লং বা এটলিষ্ট এটা ছাম পিৰিয়ড অফ টাইমলৈকে তেওঁ সেই সমস্যা পৰা অলপ শান্তি পাব তেওঁ যি এনাৰ্জি ইমান ৱে'ষ্ট কৰে তেওঁলোকে বহুত ৱে'ষ্ট হয় তেওঁলোকৰ সেই এনাৰ্জি তেওঁৰ বাচি যাব লগতে তেওঁলোকে এটা ফিল্টাৰত চাফা পানী পাব যোন তেওঁলোকক এই বেমাৰৰ পৰা তেওঁক বচাই ৰাখিব লগতে